আমাৰ ঘৰলৈ ওচৰ চুবুৰীয়া এজন মানুহ আহিছিলে তেওঁ প্ৰথম নতুনকৈ প্ৰথমতে আৰম্ভ হৈছে উচ্চ ৰক্তচাপ মোৰ উচ্চ ৰক্তচাপ আছিলে দেখি তেওঁ গম পাই মোৰ ওচৰলৈ আহিল আহি পেলাই মোক সুধিলে অ' বোৱাৰী তোমাৰ উচ্চ ৰক্তচাপ হৈছিলে নহয় তুমি আগতে দৰব খাইছিলা এতিয়া এতিয়া তুমি নোখোৱা নহয় কি কৰিলে ভাল হ'ব বাৰু মোকো শিকাই দিয়াচোন তুমি মোক তেনেকৈ সুধিলত মই ক'লোঁ যে আপুনি সদায় নিয়মিতভাৱে খাব লাগিব সোনকালে উঠিব লাগিব সোনকালে উঠি কৰি ৰাতিপুৱা খোজকাঢ়িব খোজকাঢ়ি আহি ঘৰত এক্সাৰচাইজ অলপ কৰিব কৰি মেলি যেতিয়া আপুনি ঘৰত আহি এক্সাৰচাইজ কৰিব নেমু পানী খাব খাই পেলাই চাহটো অকণমান কমাব কমাই পেলাই আপুনি সময়মতে এইবিলাক খাই কৰি থাকিলে আপোনাৰ উচ্চ ৰক্তচাপ কমিব আপুনি আৰু আজিকালি মাংস মাছ খোৱাটো কমাব লাগিব আজিকালি ব্ৰইলাৰ মাংস ওলাইছে যে সেই ব্ৰইলাৰ মাংসটো একেবাৰে নাখাব আৰু পাৰ আৰু কলডিল এইবিলাকো নাখাব এইবিলাক উচ্চ ৰক্তচাপত বেয়া সেইকাৰণে আপুনি ঘৰত লগাই এতিয়া কোমোৰা তিয়ঁহ এইবিলাক খাব শাক পাচলি শাক পাচলি চবেই খাব পাৰে যেনিবা তাৰপিছত ফলমূল আপেল কমলা এইবিলাক খাব খালে কৰিলে আপোনাৰ উচ্চ ৰক্তচাপ নোহোৱা হৈ যাব আপুনি সদায় নেমু খাব নেমু চৰবত খাব তেতেলী পানী খাব নহৰু খাব খাই কৰি থাকিলে আপোনাৰ উচ্চ ৰক্তচাপ কমি যাব মই আগতে দৰব খাইছিলোঁ এতিয়া মোৰ উচ্চ ৰক্তচাপ একেবাৰে নাই মই সেইদিনাখন জোখাইছোঁ মোৰ উচ্চ ৰক্তচাপ নৰ্মেলে হৈছে মোৰ মানে নৰ্মেলতকৈ অকণমান কমিহে আছে মই মানে সময়ত সেইবিলাক বস্তু খাই থাকোঁ বেছিকৈ ভাতো খাব নালাগে এইবিলাকে সময়মতে খাই থাকিব আৰু আপুনি অলপ ৰাগিয়াল বস্তু খাই নহয় সেইবিলাকো অলপ কমাব কমাই কৰি থাকিলেহে আপুনি যদি সেই ৰাগিয়াল বস্তু খায় যেনে আপুনি পানী খায় সেই পানীটো আপুনি অলপ লাহে লাহে এৰিব লাগিব মাংসৰ জোল অলপ খাব পাৰে আমাৰ গাঁৱলীয়া মানুহ কাম কৰি থকা দুৰ্বল হৈ যাব নহ'লে সেইকাৰণে মাংসৰ জোল অকণমান খাব আৰু মাছৰ জোল অলপ খাব সদায় নাখাব খাই থাকিলে আপোনাৰ উচ্চ ৰক্তচাপ কমি আপোনাৰ আগৰ আগতেই নৰ্মেললৈ আহি যাব